মণিকা কি কৰিছ অঁ ভাত নাই বনোৱা ভাত বনামগৈ এতিয়া পাকঘৰলৈ যাম এতিয়া মই এতিয়া প্ৰথমতে ভাত পাতিম ভাত পাতি পেলাই দাইলটো পাতিম এতিয়া গেছতে কুকাৰত দি দিম এতিয়া

তাৰপৰা আৰু কিবা এটা ভাজি চাজি বনাম আৰু আজি অকল ঘৰৰকেইটাই খাম গধূলিলৈ চাওঁ কি হয় গধূলিলৈ আলহী চালহী যদি নহয় তেতিয়াহ'লে ঘৰৰকেইটাৰ কাৰণে কিবা এটা বনাব লাগিব আৰু ভাত ভাতো বনাব লাগিব ৰুটিও বনাব লাগিব আমাৰ আকৌ ল'ৰাকেইটাই ৰুটি খাই ভাল পায় নহয় ৰুটি আকৌ সুদা ৰুটি হেৰি নহয় একদম ভাজি চাজি ধুনীয়াকৈ লাগে মোৰ আকৌ ভাতটোৱে ভাল পাওঁ নহয় ভাতে ভাত খাই ভাল পাওঁ মোৰ কাৰণে অলপ ভাত বনাব লাগিব আৰু সিহঁতৰ কাৰণে ৰুটি বনাই দিব লাগিব কিবা এটা বনাব লাগিব আৰু কণী দম কিবাকিবি অলপমান ভাজি চাজি এনে বনাব লাগিব আৰু ডাঙৰ ল'ৰাটোৱে বৰকৈ তেল চেল নাভাজিলে বেয়া পায় অকণমান জুতি লগাই দিবলগীয়া হয় সৰুটো ইমান দৰকাৰ নাই বা আমাৰ বোৱাৰীও ইমান বেছি দৰকাৰ নাই বাৰু দেউতাকৰ কাৰণে অকণমান দাইলটো অকণমান ভাজি দিব লাগে মানে তেল চেল দি ধুনীয়াকৈ পিঁয়াজ চিঁয়াজ দি অলপ বেছি বইলটো খাবলৈ ভাল নাপায় মানে আমাৰ আকৌ বোৱাৰীয়ে আকৌ অকণমান বেছিভাগ বইল বনায় নহয়

তহঁতৰ মায়ে কি কি বনাইছে অঁ কাইলৈ আকৌ আমাৰ সৰু ল'ৰাটোৰ বাৰ্থডে আছে নহয় মানে জন্মদিন আছে নহয় তাকে চিন্তা কৰি আছো কি কি মানে বনাম জন্মদিনত পায়সটোতো বনাবই লাগিব তাৰপৰা কে'কটো বাৰু ইমান দৰকাৰ নাই আমি কে'কটো ইমানকৈ নিদিওঁ লুচি ভাজি কিবাকিবি দিব লাগিব আৰু আকৌ কোনোবা ধৰ জন্মদিনটোতো আমিতো প্ৰায়েই নিৰামিষেই দিওঁ বাৰু মাছ মাংসটো ইমান মানে দিয়াতো ভাল নহয় ল'ৰাবোৰে বিচাৰে বাৰু মাংস চাংস কিবা এটা হ'লও আৰু আজিতো এনেকৈ খা দে বুলি কৈ দিওঁ আৰু

তাকে পনিৰ চনিৰ কিবা এটা বনাব লাগিব আৰু ভাজি চাজি অকণমান বনাই দিব লাগিব তেনেকৈয়ে দিব লাগিব আৰু অঁ আকৌ কাইলৈ কথা পাতিম দেই থওঁ এতিয়া পাকঘৰত লাগোঁ অঁ হ'ব